হয় মই মধ্য প্ৰজন্মৰ এটা অংশ যিয়ে পুৰণি প্ৰজন্ম আৰু যুৱ প্ৰজন্মই কি বিচাৰে তাৰ মাজত ভাৰসাম্য অৰ্জন কৰিবলৈ পৰিচালনা আৰু চেষ্টা কৰোঁ এই পুৰণি প্ৰজন্ম আৰু যুৱ প্ৰজন্মৰ কিছুমান ক্ষেত্ৰত সাদৃশ্যতা দেখিবলৈ পোৱা যায় যেনেকৈ পুৰণি প্ৰজন্মক এটা টেকন'লজিৰ বিষয়ে চালিজাৰি বুজাবলগীয়া হয় ঠিক তেনেকৈ যুৱ প্ৰজন্মক জীৱনত আগুৱাই যাবলৈ হ'লে যে ধৈৰ্য্যৰ লগতে অসাধ্য চেষ্টাৰ প্ৰয়োজন সেই কথা বুজাবলগীয়া হয় পাৰ্থক্য ৰক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে পুৰণি প্ৰজন্মৰ ধৈৰ্য্য আৰু সহ্যশক্তিৰ কথা ক'ব পাৰি যিটো এতিয়াৰ যুৱ প্ৰজন্মৰ অভাৱ